মাছ ধৰাৰ সময়ত মই যথেষ্ট কৌশল অৱলম্বন কৰি মই মাছ ধৰিব পাৰোঁ যিহেতু পানী সিঁচা যিহেতু থলুৱাভাৱে মানে পানী সিঁচাটো আৰু জাল টনাটো আৰু বৰশীৰ জৰিয়তে মাছো ধ মাছ ধৰা হয় বা চেপা পাতি বা থোহা পাতি এনেধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ জৰিয়তে মাছ ধৰা হয় আৰু মাছ ধৰিবলৈ যোৱাৰ আগত মই প্ৰস্তুতি চলোৱা বুলি ক'লে মাছ ধৰিবলৈ যিহেতু সকলো কাপোৰ ধৰক ভাল কাপোৰ পিন্ধি যোৱা নহয় ঠিক তেনেদৰে কিছুমান বেয়া কাপোৰ ঘৰুৱা পিন্ধা কাপোৰ তেনেদৰে লৈ যাওঁ আৰু যদি মই দিনটোৰ কাৰণে বহুত বেছি সময়ৰ কাৰণে গুচি যাওঁ তেতিয়া মই মাছ ধৰিবলৈ যাওঁতে মই লগত খোৱা খাদ্যবস্তু লগতে পানী বটল বা তামোল আদি ইত্যাদি ধৰণৰ বিভিন্ন সামগ্ৰীসমূহ লৈ যাওঁ লগতে দা কটাৰী এইবিলাক লৈ যাওঁ কি যিহেতু কোনোবা এটা সময়ত সেয়া তাৰ প্রয়োজন আহি পৰিব পাৰে আৰু মই দিনটোত নদীত মাছ ধৰি সময় অতিবাহিত কৰোঁ বুলি ক'লে মই প্ৰায় দিনটোৰ আধা সময় মই মাছ ধৰি কটাওঁ কিয়নো মোৰ জীৱিকা মোৰ মাছৰ লগত জড়িত সেয়েহে মই মাছ ধৰি দিনটোৰ আধা সময় পাৰ কৰোঁ আৰু বাকীখিনি সময়ত মই মাছ বিক্ৰী কৰিবলৈ গুচি যাওঁ